মোৰ মানে ম'বাইলটো বেয়া হ'ল বেয়া হ'ল মানে ডিচেম্বৰত মানে এই বাইকৰ পৰা পৰি পেলাই ম'বাইলটো বেয়া হৈ থাকিলে এতিয়াতো আৰুতো জানুৱাৰী মাহ আহি আছে ইফালে মাঘৰ বিহু আহি আছে এতিয়া ম'বাইলটো বিশেষ প্ৰয়োজন সেইটো কাৰণে ৱেবচাইটত গৈ পেলাই চালোঁ যে তাত বৰ সুন্দৰ সুন্দৰ ম'বাইল দি আছে বিশ হাজাৰ দিকে এটা ম'বাইল চালোঁ তাৰ আকৌ বিশ পাৰচেণ্ট অফাৰ আছে এতিয়া বিশ পাৰচেণ্ট অফাৰ হ'লেতো ষোল্ল হাজাৰহে পৰিব গতিকে লৈ চালোঁ যে এই ম'বাইলটোকে লোৱা যাওঁক তাৰ সামগ্ৰীসমূহো ইমান সুন্দৰ সুন্দৰ সামগ্ৰী দিছে এতিয়া বিশ হাজাৰ এম এক্সৰ